হয় মই এল পি জি গেছৰ বিষয়ে ক'ব পাৰিম যিহেতু মই নিজৰ ঘৰতে এল পি জি গেছ ব্যৱহাৰ কৰোঁ আচলতে এল পি জি গেছ ব্যৱহাৰ কৰোঁতে ল'ব লগা যিখিনি সাৱধানতা সেইবিলাক হৈছে এল পি জি গেছ যেতিয়া আমি ঘৰত চিলিণ্ডাৰটো কিনি আনো কিনি আনোতে সদায় বস্তু চিলিণ্ডাৰটো চাব লাগে যে লিক চিক হৈ আছে নেকি কোনোবা ফালৰ পৰা সেইখিনি বস্তু পৰীক্ষা কৰিব লাগে লিক হৈ থাকিলে পিছত ডাঙৰ দুৰ্ঘটনাও হ'ব পাৰে বা বিপদ আহিব পাৰে তো সেইকাৰণে চিলিণ্ডাৰটো লিক হৈ আছে নেকি সেইটো চাব লাগে প্ৰথম কথা চেকেণ্ড কথা হ'ল যেতিয়া আমি চিলিণ্ডাৰ এটাত চিলিণ্ডাৰটো অ'ন কৰি পেলাই আমি ৰন্ধা বঢ়াসমূহ কৰোঁ ৰন্ধা বঢ়াসমূহ কৰোঁতে কৰাৰ পিছত বহুতে কি কৰে চিলিণ্ডাৰৰ যিটো ৰেগুলেটাৰ ৰেগুলেটাৰটো বন্ধ কৰিবলৈ পাহৰি যায় বা বহুতে নকৰে তেনেকৈ এৰি দিয়ে আকৌ ডাইৰেক লাইটাৰটো দি পেলাই জ্বলাই গেছৰ চুইছটো দি পেলাই সেইটো কৰিব নালাগে আচলতে ৰেগুলেটাৰটো সদায় বনোৱাৰ আগত যেনেকৈ খোলা যায় তেনেকৈ বনোৱাৰ শেষত বন্ধ কৰিব লাগে যি সেইটো বস্তু বন্ধ নকৰিলে বহুত হয়তো বিপদৰ সন্মুখীন হ'ব পাৰে বহুত ক্ষেত্ৰত সেইকাৰণে সেইটো বন্ধ কৰিব লাগে তাৰ পাছত হৈছে সদায় গেছসমূহ যিটো গেছ হয় গেছটো সদায় খিৰিকী একে খিৰিকীৰ ওচৰত ৰাখিব লাগে কিন্তু একদম পোনে পোনে ৰাখিব নালাগে যিহেতু বতাহ বতাহ চতাহ মাৰি থাকে বতাহ মাৰিলে যাতে চিলিণ্ডাৰটো আমাৰ যেতিয়া গেছ জ্বলি থাকে জুইখিনি হয়তো নুমাব পাৰে বা জুইটো ভিতৰৰ ফালে যিহেতু বতাহ আহিব খিৰিকীৰ পৰা তো ভিতৰ ফাললে জুইটো বাঢ়িব পাৰে সেইকাৰণে একেবাৰে খিৰিকীৰ মুখতো ৰাখিব নালাগে গেছটো আমাৰ তো সেইটো এটা কাৰণ আৰু হৈছে চিলি এল পি জি চিলিণ্ডাৰ যিবিলাক থাকে বা গেছ আমাৰ যিটো আমি কোঠাত ৰাখোঁ বা আমাৰ যিটো পাকঘৰত আমি ৰাখোঁ সেই পাকঘৰ বা কোঠালিটো একেবাৰে বন্ধ হ'ব নালাগে যাতে খিৰিকীও নাই তেনে ধৰণৰ সব ফালৰ পৰা ভেণ্টিলেশ্যন নাই তেনেকৈ একেবাৰে বন্ধ হ'ব নালাগে অকণমান খিৰিকী দৰ্জা থকা হ'ব লাগে যাতে বতাহবোৰ আদান প্ৰদান হয় একেবাৰে বন্ধ কোঠালিত থকাটোও বেয়া আৰু এটা কথা হ'ল একেবাৰে যিবোৰ চিলিণ্ডাৰ কিছুমানে খিৰিকীৰ একে কাষত ৰাখে খিৰিকী কাষত ৰাখে খিৰিকী দি আমাৰ হয়তো পাকঘৰত ৰ'দ পৰিব পাৰে একেবাৰে যাতে চিলিণ্ডাৰটোত ৰ'দ পৰি নাথাকে কেতিয়াবা কি হয় একেবাৰে ৰ'দ পৰোঁতে পৰোঁতে চিলিণ্ডাৰটো গৰম হৈ যাব পাৰে সেই গৰম হৈ গ'লেও হয়তো কেতিয়াবা বিস্ফোৰণ হোৱাৰ সম্ভাৱনা থাকে তো সেইকাৰণে মই ভাবোঁ যে তেনেকৈ ৰাখিব নালাগে আৰু এটা কথা হ'ল সদায় এল পি জি গেছ ব্যৱহাৰ কৰিলে গেছটো সদায় আমি যাতে থিয় হৈ বনাব পাৰোঁ সেই সুবিধা কৰি আমি কোনোবা এখন টেবুল বা তেনেধৰণৰ ব্যৱস্থা কৰি আজিকালি পকাৰ শ্লেপ বনাই ল'ব পাৰি তেনেধৰণৰ জেগাত ৰাখি পেলাই আমি যাতে থিয় হৈ ৰন্ধা বঢ়া কামখিনি কৰিব পাৰোঁ আমি ঠিক তেনেকৈ ৰাখিব লাগে আৰু এটা কথা হ'ল যেতিয়া আমি চিলিণ্ডাৰ ব্যৱহাৰ কৰোঁ চিলিণ্ডাৰ আৰু গেছৰ মাজৰ যিটো পাইপ লাইন পাইপ যিডাল থাকে সেইডাল সদায় ফ্ৰীকৈ ৰাখিব লাগে আচলতে সেইডাল কোনো পাক খাই থাকিলে বা ক'ৰবাত চেপা খাই থাকিলে সেইটো বিপদ হ'ব পাৰে সেইবাবে সেইডাল ফ্ৰীকৈ থাকিব দিব লাগে আৰু যাতে গেছডা গেছৰ যিডাল পাইপ সেই পাইপডাল যাতে জাম হৈ নাথাকে সেইটো সদায় চাব লাগে কেতিয়াবা হয়তো থাকিব পাৰে তেনেকে জাম তো সেইকেইটা কথা আৰু এটা কথা যিটো আমাৰ জুই ওলাই চৌকাৰ সেইটোৰ সদায় ফুটাবোৰ চাফা কৰি থাকিব লাগে নহ'লে আমাৰ জুইটো নোলায় ভালকৈ আৰু সেইটোৰ কাৰণে হয়তো কিবা বিপদৰ সন্মুখীন হ'ব পাৰে তো সেইকেইটাই কথা প্ৰথম কথাকেইটা যি যি কাৰণ যিটো যি যি কাৰণত আমাৰ অসুবিধা হ'ব পাৰে বা সাৱধানতা অৱলম্বন কৰিব লাগে সেইখিনি মই যিখিনি জানো সেইখিনি মই ক'লোঁ মই ভাবোঁ ইমানখিনি